এক লাখ বিছ হাজাৰ তিনিশ পঞ্চাছ এক লাখ ত্ৰিছ হাজাৰ তিনিশ চল্লিছ এক লাখ পাঁচ হাজাৰ তিনিশ পঞ্চাছ এক লাখ ছয় হাজাৰ তিনিশ নব্বৈ এক লাখ দছ হাজাৰ তিনিশ বিছ